ঘৰত যেতিয়াই আলহী আহে তেতিয়া মনটো খুব ভাল লাগে মানে বহুত দিনৰ চিনাকী মানুহ আহিলে মনটো এনেই ভাল লাগে বহুত দিনৰ মূৰত দেখা দেখি হ'লে কি কথা পাতোঁ কি কথা নাপাতোঁ কি খুৱাম কি নুখুৱাম মনটো এনেদৰে লাগে আলহী আহিলে প্ৰথমতে ভালদৰে ভাল বেয়া কথাসমূহ পাতি মা দেউতাৰ খবৰ ভালদৰে পাতি অলপ সময় কথা পাতি পাকঘৰত সোমাওঁগৈ পাকঘৰত সোমাই চাহৰ বাবে যোগাৰ কৰোঁ চাহ চাহৰ লগত খুৱাবলৈ মোৰ বেছি বনাই ভাল লাগে ময়দা আৰু ময়দা লগতে কণী দি ময়দা দুকাপ যদি হয় দুটা তিনিটা কণী মানে মিহলি কৰি সৰু সৰুকৈ পিঠা বনাই এনেদৰে ভাল লাগে মই যেতিয়াই যোন আলহী আহিলেও এই ময়দা আৰু কণী পিঠাটো বনাওঁৱেই আৰু লগতে বনাই ভাল লাগে বেলেগ একো এনেকৈ একো নবনাওঁ কিন্তু চিৰা চিৰাটো ৰিফাইনত অলপ মানে অলপ তেল সৰহকৈ দি চিৰা অলপ অলপকৈ দি যে যিটো চিৰা ডাঙৰ ডাঙৰকৈ ফুলি উঠে সেই চিৰাটো বনাই ভাল লাগে আৰু লগতে ৰিং পাপৰ চিৰাটো ৰিং পাপৰ মানে চাহৰ লগত খোৱা এইকেইটা বস্তু সোনকালেও হয় বনায়ো ভাল লাগে ইমান কষ্টও নহয় এইকি এই তিনি এই তিনিটা বস্তু আলহী আহিলে মই প্ৰায় খুৱাওঁৱেই এই তিনিটা বস্তু সহজেও হয় কথা পাতি পাতিও চলি যায় মানে বনাই খুব ভাল লাগে আলহী আহিলে এই তিনিটা বস্তু চাহৰ লগত খাবলৈ মই বনাওঁৱেই বেলেগ বনালেও নবনালেও আৰু চাহ জ চাহ জলপান খোৱাৰ পাছত আৰু ভাতৰ কাৰণেতো যোগাৰ কৰিবইলগীয়া হয় আৰু ভাত পাতোঁ মানে মই গাহৰি কিন্তু আলহী আহিলে আমাৰ গাহৰি মাংস চলেই মানে গাহৰি অনাই হয় গাহৰি আমাৰ ওচৰতেই পায় আৰু গাহৰি গাহৰি বইল কৰি প্ৰথমতে গাহৰিখিনি বইল কৰি লওঁ বইল কৰি বইল কৰি ঠাণ্ডা হ'বলৈ দি পিঁয়াজ চিয়াজ কাটি লওঁ ভালদৰে পিঁয়াজ আৰু জই জলকীয়া কাটি মেলি ধুনীয়াকৈ গাহৰি মাংস বনাওঁ গাহৰি লগত মই বে বেছিকৈ বনাই ভাল পাওঁ গাহৰি আৰু বাঁহ গাজ এই দুটা বস্তু আলহীক খুৱাই মই খুব ভাল পাওঁ মই নিজেও খাই ভাল পাওঁ এই দুটা বস্তু খুৱালেহে মোৰ আলহীক কিবা খুৱাইছোঁ নিচিনা লাগে আৰু কেতিয়াবা কেতিয়াবা মাটি মাহ কিন্তু যদি হঠাতে আলহী ওলায়হি তেতিয়াতো মাটি মাহটো সোনকালে নহয়গৈ অলপ তিয়াই থ'বলগীয়া হয় সেইকাৰণে প্ৰায়ে বনাই দিওঁ বাঁহ গাজটো আৰু বাঁহ গাজটো আমাৰ মানে চিচাৰ বৈয়ামত ভৰাই থোৱা থাকেই আৰু গাহৰি যেতিয়া বইল কৰি মেলি অলপ সিজাই থাকোঁ যেতিয়া ভালদৰে সিজি যায় সিজি যোৱাৰ পাছত মছলা চছলা দি মেলি তাৰপিছত গাহৰি বাঁহ গাজখিনি দি দিওঁ বাঁহ গাজখিনি দি খুব ভালকে সিজাই লৈ তাতে অলপ তাৰপাছত গৰমপানী দি ভালদৰে সিজাই লওঁ ভালদৰে অলপ ডাঠ মানে ডাঠ হ'বলৈ দিওঁ ডাঠ হোৱালৈকে গাহৰিখিনি ভালদৰে সিজাই লওঁ আৰু ভাল লাগে আলু ভাজি আৰু এক্সট্ৰাকৈ নিৰামিষত আলু ভাজি এখন বনাওঁৱেই আৰু বেলেগেকৈ দালি পাতি থোৱা থাকেই দালি বনা বনাই দিওঁ দালি এনেই ছিম্পুলকৈ দালি বনাই দিওঁ আৰু বেঙেনা বেঙেনা আৰু বেচন মানে বেঙেনাৰ চপ বনাই দিওঁৱেই বেঙেনা যি গোল গোলকৈ কাটি পেলাই যি বেচনত ডুবিয়াই কেনে ফ্ৰাই কৰি দিয়ে সেন সেনেকৈ বনাওঁৱেই আৰু এইকেইটা হোৱা পাছত মই সৰু সুৰাকৈ মই চাটনি এখন লওঁ চাটনিত লওঁ এই নৰসিংহ আৰু ধনীয়া আৰু জলকীয়া আৰু অলপ বিলাহী আৰু কেতিয়াবা বাদাম থাকিলে বাদামো দি দিওঁ বাদাম কেঁচা বাদাম থাকিলে অলপ গৰমাই লওঁ তাৰপিছত দি দিওঁ এইকেইটা এইকেইটা বস্তু হ'লে আলহীক খুৱাবলৈ খুব ভাল লাগে চাটনি বনাওঁৱেই আৰু এফালে নেমু নেমু আছে নেমু দি দিওঁ এইবিলাক বস্তু আলহী আহিলে মানে এসাঁজৰ ভালকৈ খুৱাব পালে মনটো খুব ভাল লাগে আৰু আলহীনো ক'ত সদায় সদায় আহে বহুত দিনৰ পাছতহে আহে মন ভৰি ভালকৈ কথা পাতিবও নেপাওঁ তাৰপিছত খোৱা বোৱা হওঁতে হৈ মেলি আকৌ অলপ সময় বহি মেলি ভালদৰে কথা চথা পাতি মেলি আকৌ তামোল পাণ খুৱাই মেলি আলহীৰ পৰা বিদায় লোৱা হয় কিন্তু আলহী আহিলে বহুত মনটো ভাল লাগে কি খুৱাওঁ কি নুখুৱাওঁ যেন এনেকুৱা লাগে কি খুৱাম কি নুখুৱাম কোনটো বনাওঁ কোনটো নবনাওঁ এনেকুৱা লাগে ঘৰত যি থাকে তাকেই বনাবলৈ মন যায় কিটো শাক বনাম কিটো শাক নবনাম বাৰী ফালে চাবলগীয়া হয় ইটো বনালে ভাল লাগিব সিটো বনালে ভাল লাগিব এনেদৰেই হয় আলহী আহিলে বহুত বস্তুৱেই খুৱাবলৈ মন যায় আৰু মই খুৱাই ভাল পোৱাকেইবিধ হৈছে সেইকেইবিধেই